হেল্ল' অঁ ভালনে আপোনাৰ অঁ মোৰো আছো আৰু দিয়ক চলি আছো চলিছে চলিছে মানে এইবাৰ আৰু তেওঁৰো গাটো ইমান ভাল নহয়তো হ'লেও মানে মই যি পাৰোঁ নিজে নিজে কৰি আছো আৰু অলপ টুক টাককে

অঁ তাকেই আপোনাৰ কেনেকুৱা চলিছে হ'লেওটো আপুনিটো বনাইয়ে দেখোন কিনো বনাব পৰা নাছিলোঁ বুলি কয় কিমান বনাইছিলে দেখোন আপুনি অঁ আপুনি খুন্দিলে নেকি পিঠাগুৰি মই ভাবি আছোঁ ওলাম আৰু এইকেইদিনৰ ভিতৰত আপুনি খুন্দিলে নেকি উৰুকাৰ আগদিনাখন যাব ময়ো ভাবিছোঁ মোৰ মানে গাটো ভাল নহয়তো অকলে অকলে মানে মোৰ দেহাই দিয়াই নাই আৰু মই আপোনাৰ লগতে যাম বুলি ভাবি আছোঁ আপুনি ক'ত যাব কওকচোন ক'লৈকে যাব অঁ তেওঁৰ ঘৰটো আমাৰ ঘৰৰ পৰা ওচৰতে হ'ব অঁ ঠিকে কৈছে আপুনি ঠিকে আছে তাৰ পাছত আপুনি কিমান কেজি চাউল ভিজাব সেইটো কওকচোন কিমান কেজিকে ভিজাব আপুনি আপুনি এইবাৰ চাউল দুই কেজি মইটো আগৰবাৰ আপোনাৰ তিনি কেজি মান ভিজাইছিলোঁ কিন্তু এইবাৰ মোৰ গায়ে নিদিয়ে আৰু দেহাটোৱে নিদিয়ে এইবাৰ মই এককেজি চাউলেই ভিজাম মই এইবাৰ তিলপিঠা বনাম বেছি একো নবনাওঁ মানুহে এনেও একো ভাল নাপায় বেছি পিঠা চিঠা দিলে মই তিলপিঠা নাৰিকল পিঠা বনাম মানে পিঠা খাই খাই অঁ সেইটোৱেই সেইটোৱেইতো কথা আৰু আমাৰ ঘৰ আমাৰ ঘৰটো গাঁৱৰ একদম লাষ্টত নহয় জানো সবৰ ঘৰৰ পিঠা খাই খাই লাষ্টত আমাৰ ঘৰত আহি একোৱেই নাখায় বুজিছে মানুহবিলাকে

অঁ ঠিক আছে ঠিক আছে মই এটা কাম কৰিম উৰুকাৰ আগদিনাখন ৰাতিপুৱা গা চা ধুই ওলাই মেলি আপোনাক ফোন এটা কৰিম ফোন কৰাৰ পিছত আপুনি ওলাব আৰু তেতিয়া একেলগে যাম আৰু দুইজনীয়ে ভালো লাগিব কথা চথা পাতি পাতিম এটা কাম কৰিবচোন তামোল পান অকণমান লৈ আহিব আপোনালোকৰ ঘৰৰ বাৰীৰ পৰা হয় দিয়ক হ'ব দিয়ক থৈছোঁ